লকডাউনৰ সময়ত চাৰিওফালে বিভীষিকাৰ সৃষ্টি হৈছিল চাৰিওফালে মাথোন আতংকময় পৰিৱেশ ক'তো একো বস্তু বিচাৰি পোৱা নাছিলোঁ আৰু পালেও তাৰ দাম দুগুণ আছিল আৰু বাহিৰৰ পৰা অনা বস্তুবোৰ চুবলৈ বৰ ভয় লাগিছিল সেয়ে মই ঘৰতে এখন সৰু পাচলিৰ বাগিচা পাতি লৈছিলোঁ তাত পোৱা লাই লফা মূলা পালেং আদি শাকবোৰ ৰান্ধিছিলোঁ লাই লফা পালেং আদি শাকৰ পাতবোৰ ছাটনি বনাই দিছিলোঁ ইয়াৰ উপৰিও ঘৰৰ বাৰীতে পোৱা নৰসিংহ ভেদাইলতা আদিৰ পাতবোৰ পিছি তাৰ ৰসেৰে ধুনীয়াকৈ তৰকাৰী বনাই দিছিলোঁ ঘৰৰ ওচৰতে পোৱা কচুৰ ঠাৰি তাৰ কোমল পাতবোৰ ছিঙি আনি জালুক জলকীয়া আদা নহৰু আদিৰে ভালদৰে ৰান্ধিছিলোঁ ইয়াৰোপৰি কেতিয়াবা মধুসোলেং আদিৰ পাত ছিঙি আনিও টেঙাৰ তৰকাৰী এখন ৰান্ধিছিলোঁ ঘৰৰ পিৰালিতে পোৱা মান ধনীয়া মচণ্ডৰী আদিৰ পাতবোৰ পিছিও এখন ছাটনি বনাইছিলোঁ ঘৰৰ বাৰীতে পোৱা কলডিল কল পচলা ঢেকীয়া ওলকচু আদিৰেও তৰকাৰী বনাইছিলোঁ ইয়াৰ উপৰিও মাজেসময়ে ঘৰতে পোহা মূৰ্গীকেইটাৰ কণীবোৰ ৰান্ধিছিলোঁ পাৰৰ সঁজাত থকা পাৰৰ পোৱালীবোৰো ভালদৰে মাংসৰ তৰকাৰী ৰান্ধিছিলোঁ ওচৰতে থকা পুখুৰীত মাছ মাৰিলে তাৰপৰা মাছ আনি সেই মাছেৰেও তৰকাৰী বনাইছিলোঁ মুঠৰ ওপৰত মই লকডাউনত ঘৰতে পোৱা পাচলিৰে সকলোবোৰ ৰান্ধিছিলোঁ বাহিৰৰ বস্তুৰ ওপৰত গুৰুত্ব দিয়া নাছিলোঁ